মই এখন দোকান কেঁচা শাক পাচলিৰ দোকান দিওঁ তাতে মাছ মাংস কটা হয় মানে কি দোকানত যিকিটা বস্তু উলিয়াও বস্তুকিটা বহুত ভাল বস্তু উলিয়াও মই শাক পাচলি হ'লেও ঘৰত কৰোঁ কৰা জৈৱিক সাৰ ব্যৱহাৰ কৰা শাক পাচলি উলিয়াও ফ্ৰেছ মানুহে ৰাস্তাৰে অহা মানুহে যাতে দেখি বস্তুবোৰ চকুত লাগি পচন্দ হয় বা আহি কিনে লৈ ভাল পায় খাই ভাল পায় তো কাষ্টমাৰে আকৌ আহি কিনে কয় যে আপোনাৰ বস্তুখিনি চবজিখিনি ভাল বা আপোনাৰ দোকানৰ মাছখিনি ভাল তেনেকে বুলি কয় সেই বস্তুখিনি পিছদিনা আকৌ নিব বিচাৰে আৰু কয় যে ভাল বস্তু পালে মানে খাবলে ভাল লাগে আজিকালিতো সব বস্তু দৰৱ দিয়ে প্ৰত্যেক বস্তুতে আজিকালি সৰহভাগ দৰৱেই ব্যৱহাৰ কৰে তো গাঁৱত কৰা বা গোবৰ সাৰেৰে কৰা বস্তু পাবলে খুব কমেই টান তো আমি গাঁৱৰ মানুহৰ গাঁৱৰ দোকান আমি গাঁৱতে নিজৰ ঘৰতে খেতি কৰোঁ শাকৰ খেতি কৰোঁ কৰি মেলি দোকান এখনত দোকান বস্তুখিনি বিক্ৰী কৰিবলে নিওঁ যেতিয়া নেকি দোকানত বস্তুখিনি উলিয়াই দিওঁ মানুহে চকুত লাগি পচন্দ কৰে দূৰৰ পৰাই দেখি পচন্দ কৰি দোকানলে আহে গ্ৰাহকে আহি পিনে বস্তুখিনি ল'বলে বিচাৰে বা দামো বেছি নকওঁ তাৰপা মানুহৰ ব্যৱহাৰো ভাল কৰোঁ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ মাত কথা ভালকে কওঁ মৰম চেনেহত কওঁ দুই এটকা পইচা দামটো কমাই কওঁ তেনেকে কাষ্টমাৰখিনিও আহি ভাল পায় বস্তু লৈয়ো ভাল পায় গ্ৰাহকৰ মনটোও সন্তুষ্ট হয় কথা বতৰাও ধুনীয়াকে পাতোঁ ফ্ৰীকে পাতোঁ গ্ৰাহকে মানে যদিও কিছুমানে মাতটো ডাঙৰকে কয় মই সৰুকে কওঁ তেনেকে মই সেনেকেই কাষ্টমাৰক সন্তুষ্ট কৰিবলৈ চাওঁ কেনেকে মোৰ কাষ্টমাৰটো আহক মোৰ দোকানখনৰ প্ৰতি সন্তুষ্ট হওক বস্তুটো ভাল লওক তেনেকে বুলি ভাবি মেলি মই সেইটো কৰিবলৈ চাওঁ আৰু মোৰ সহায়কসকলক মই কওঁ যে বস্তু মানে কি এতিয়া দৰৱ দিয়া বস্তু বেছিভাগে খালে মানে মানুহৰ আজিকালি মানুহৰ ডায়েবেটিছ ছুগাৰ প্ৰেচাৰ এনেকুৱা বেমাৰবোৰ বেছি বাঢ়িবলৈ ধৰিছে যিহেতুকে তাহাঁতৰ বেমাৰৰ কাৰণে দৰৱৰ বস্তু বেছি ব্যৱহাৰ কৰিব নোৱাৰে ঠিক সেইকাৰণে ঘৰত কৰা বস্তু যদি দৰবৰ ব্যৱহাৰটো কম হয় গোবৰ দিয়া হয় বা এনেকেই জৈৱিক সাৰ ব্যৱহাৰ কৰা হয় তো সেইটো সেইটো হিচাপত সেইটো বস্তু খালে মানুহৰ বেমাৰ আজাৰ বৰ বিশেষ আগবাঢ়িবলৈ সুবিধা নাপায় তো সেইটো কাৰণে তেনেকুৱা বস্তুবোৰ খায়ো ভাল পায় লৈয়ো ভাল পায় মানুহে আহিও ভাল পায় আৰু কি গ্ৰাহক এজন দোকানলে আহিলে যেতিয়া নেকি আহে অকল গ্ৰাহক হিচাপে নহয় অলপ ঘৰুৱাভাৱেও যদি দুই এষাৰ মৰম চেনেহত হাঁহি ধেমালিৰে কথাটো পাতোঁ তেতিয়াও মানুহে ভাল পায় সন্তুষ্ট হয় এই যে দোকানখনত আমুকী দোকানলে গ'লো বস্তুটো পইচা দি ল'লে কি হ'ব মানুজনী মাত কথাাকিটাও ভাল মৰমিয়াল ব্যৱহাৰ ভাল তেনেকেই মানুহে বহুত সন্তুষ্ট হয় আৰু বেলেগকো কওঁ যাতে মানুহ এনেই বহি থাকি লাভ নাই আজিৰ দিনত কিবা এটা কৰিব লাগে মাইকী মানুহেই হওক বা মতা মানুহেই হওক তো সেই কৰিলে মানেহে যত্ন কৰিলেহে ৰত্ন পায় বুলি কথা এষাৰ আছে নহয় সেইটো কাৰণে মই কি কৰোঁ মোৰ দোকানলে আহা কিছুমান মাইকী মানুহেই হওক বা মতা মানুহেই হওক কৰ্মত একো লাজ নাই মই যেনেকে কৰিছোঁ ঠিক তেনেকে তহঁতিও কৰ দুটকা পইচা কমাব পাৰিবি তেনেকে বুলি কওঁ কৰিও আৰু মোৰ মতে কিছুমানে মোক দেখি বহুতে কৰিবও লৈছে মোক দোকান দিয়া থাকি মোক উন্নতি কৰা দেখি এতিয়া মোক দেখি দেখি বহুত মাইকী মানুহে মোৰ ওচৰতে দোকান খুলিবও লৈছে খুলি মেলি মোৰ নিচিনা লাভ হৈছে আৰু মোক কয় যে তই কিন্তু তোৰ সহায় মতেহে কামটো হৈছে আজি তই যিটো নিৰ্দেশ দিলি সেইটো ভাল হ'ল তেনেকে বুলি কয় সেইমতে কৰি গৈ আছোঁ বেলেগেও কৰি গৈ আছে ময়ো মোকো দেখিছে কৰা ময়ো দেখিছোঁ ঠিক তেনেকেই লগে ভাগেও কৰা নিচিনা হৈছে আৰু মোৰ কথা মতে কৰিছে কামখিনি সেয়াই